ৰাতি চৰাই চোৱাৰ চেষ্টাটো বহুবাৰ কৰা হৈছে কিন্তু বিশেষ ধৰণৰ সাফল্য পোৱা হোৱা নাই যিহেতু চৰাইবোৰ ৰাতি হোৱাৰ লগে লগে নিজৰ নিজৰ বাসস্থানলৈ গমন কৰে সেয়ে বিশেষ ধৰণৰ চৰাই পৰিলক্ষিত হোৱা নাই কিন্তু যিবোৰসকল চৰাই যেনে ফেঁচা ডাউক হওক বিভিন্ন ধৰণৰ যদি স্তন্যপায়ী ভিতৰত ধৰা হয় চৰাই প্ৰজাতি বুলি ক'ব লাগিব বালি দেখা পোৱা যায় কিন্তু বেলেগ বিশেষ ধৰণৰ চৰাই দেখা পোৱা নাই আৰু এনেধৰণৰ ৰাতি সকলো বস্তু যিহেতু জিৰণি লয় সেয়ে চৰাইসকলেও জিৰণি দেখা যায় তেওঁলোকক বাঁহত দেখা গৈছে কিন্তু ৰাতি বিশেষভাৱে চৰাই দেখা পোৱা নাযায় আৰু যোনবোৰ চৰাই নিশাচৰ হয় সেই চৰাইবোৰে দেখা পোৱা যায় জক বাদুলি কে আদি কৰি এই বিভিন্ন ধৰণৰ চৰাইবোৰ ৰাতি বিচৰণ কৰি ফুৰা দেখা পোৱা যায় আৰু আনবোৰ চৰাই যেনেকৈ কপৌ ভাটৌ এই চৰাইবোৰক বিশেষভাৱে ৰাতি ওলাই অহা দেখা পোৱা নাযায়